হেল্ল' এই ডেলিভাৰী লাগিছেনে এইটো মই ফোন কৰিছিলোঁ তাৰমানে মই কাপোৰ এটা অৰ্ডাৰ দিছিলোঁ পূজাৰ আগতে অহা কথা আছিলে এতিয়ালৈকে অহা নাই যে অৰ্ডাৰটো দিয়া দিন হ'ল পোন্ধৰ দিনমানেই হ'ল পূজা আগত অহা কথা আছিলে মই এতিয়া পিন্ধিও যাবলৈ লাগে আকৌ সেই কাপোৰযোৰ সেইটো বুলিহে আকৌ ৰখি আছিলোঁ এতিয়া পূজাত মোৰ পিন্ধিবলৈ বেলেগ বৰ কাপোৰ নাই কেতিয়া আহিব বাৰু অ অ হয় নি মই মাজুলী গড়মূৰৰ পা কৈছিলোঁ এই মাজুলী গড়মূৰ চিতাদাৰ চুক যে তাৰ ওচৰতে পি ডব্লিউ অফিচটো আছে যে কাষতে চাবচোন আপুনি মোৰ নামত কিবা আহিছে যদি সোনকালে দিবলৈ চেষ্টা কৰিব অ মই আকৌ আহিব পূজা আগত আহিব বুলিহে বেলেগ কাপোৰ কানি দোকানৰ পৰা কিনা নহ'ল কি সেইটোকে পিন্ধি যাম বুলি এতিয়া অলপ অসুবিধাত পৰিছোঁ আৰু আপুনি চেষ্টা কৰি চাবচোন নহ'লে অঁ নহয় আহিব লাগিছিলে এতিয়া যিমান যি নহওক পোন্ধৰ দিনৰ আগতে অৰ্ডাৰ দিছোঁ আৰু পূজাৰ আগতে অহা ডেট দেখাই আছে এতিয়ালৈকে আহা নাই কেলে বা অফিচতে হেৰাই প পৰি আছে নেকি আকৌ অ আপুনি চাবচোন নহ'লে সুধি মোৰ আগতেও পাৰ্চেল দুটামান এনেকৈ বহুত দিনলৈকে পৰি পেণ্ডিং হৈ থাকে দেখুৱাই থাকে আহিছে বুলি কিন্তু ডিলিবৰ ডিলিবৰীৰে আহি দি নিদিয়েহি আগতে মই কমপ্লেইন দিছোঁ বাৰু আপুনি অফিচত খবৰ কৰিবচোন নহ'লে অ নহ'লে মই নিজে অফিচত খবৰ ল'ব যাব লাগিব কাৰণ এনেকৈ দুবাৰ তিনিবাৰ মোৰ এনেকৈ পেণ্ডিং হৈ থাকে মইতো আগতে পেমেণ্ট কৰি থোৱা আছে ন তেনে তেনেকৈ মানে নিদিলে মানে মোৰ অসুবিধা হয় কাৰণ মোৰ পইচাটো যায়গৈ ন তেনেকৈ আগতেও মোৰ এনেকুৱা প্ৰব্লেম হৈছে ঠিক আছে আপুনি হ'লে খবৰ দি কৰি কিনে মোক জনাবচোন ঠিক আছে অঁ ঠিক আছে অ অঁ অঁ ঠিক আছে আপুনি খবৰ কৰি জনাব মোক নহ'লে